এঘাৰ হাজাৰ এশ এঘাৰ দুই লাখ একৈছ হাজাৰ দুশ এঘাৰ তিনি লাখ তিয়াল্লিচ হাজাৰ পাঁচশ একাৱন্ন পাঁচ লাখ সাতসত্তৰ হাজাৰ চাৰিশ আঠাইছ সাত লাখ নিয়ানব্বৈ হাজাৰ পাঁচশ তিয়াল্লিছ